হেল্ল' ছইগি' আচ্ছা অলপ আগতে আপোনালোকৰ তাত এটা হেৰি অৰ্ডাৰ দিছিলোঁ মানে খোৱা খাদ্যৰ কাৰণে গতিকে আপুনি এইটো পঠাই দিব লগতে আৰু এটা কথা হ'ল এতিয়া ইয়াত এতিয়া মই যিটো মানে ছিটুৱেশ্যনত আছোঁ যেনেকুৱা পৰিৱেশত আছোঁ ইয়াতে মোৰ বাচন বৰ্তন বা চামুচ বা পানীখোৱা গিলাছ এইবিলাক নাই গতিকে অৰ্ডাৰৰ লগত আপোনালোকে এই বস্তুখিনিও পঠাই দিব